হেল্ল' মিনট্ৰা কাষ্টমাৰ কেয়াৰ হয়নে অঁ মই এই পেণ্ট দুটা অৰ্ডাৰ কৰিছিলোঁ কালি আহি পোৱাৰ কথা আছিলে কিন্তু আজিলৈকে আহি পোৱা নাই কিন্তু আজি মই ৰাতিপুৱা চাওঁতে তাত দেখাইছে যে বস্তুটো অলৰেডি ডেলিভাৰ্ড হৈ গ'ল বুলি কিন্তু মই বস্তুটো পোৱা নাই গতিকে মই এইটোক লৈ পেলাই এটা অভিযোগ কৰিব বিচাৰিছোঁ আপোনালোকে চাই দিবচোন বস্তুটো কিয় ডেলিভাৰ হোৱাহি নাই আৰু অলৰেডি ডেলিভাৰ্ড বুলি দেখাইছে